হয় মই আপোনাৰ এফালে আহিলোঁ নহয়

আপোনাৰ তাত নটামান বজাত পাম নেকি আপোনাৰ এড্ৰেছটো ভালকৈ ক'বচোন আকৌ এবাৰ লিচুবাৰীৰ কোনডোখৰত বাৰু

অ ডাঙৰ বিল্ডিংটোৰ ওচৰতে ন' অ মই খালি আপোনাৰ আৰু এক ঘণ্টামানৰ পিছতহে যাব পাৰিম আপোনাৰ তাত